আমাৰ ইয়াত বিহু পাতোঁ মাঘৰ বিহু বিহু আমাৰ তিনিটা তিনিটা মাঘৰ বিহুটো আমি ভোগালী বিহু বুলি ধৰোঁ আৰু সকলো ৰাইজে মিলা পিতা হৈ মেজিঘৰ মেজি বনায় আৰু মেজিঘৰ বনাই তাতে সকলোৱে তাৰ দুদিনৰ আগৰপৰা খৰি খাই ফালি মেলি মেজি বনাই ৰাইজে গোট পিত খায় আৰু দিনৰ ভাগত ৰাইজে গোট খাই মেলি হাঁহ কুকুৰা মাছ মাংস সকলো ল'ৰা ছোৱালী খেল পাতে খেলত সকলো আহি পেলাই যোগদান দিয়ে আৰু সেই সকলোবোৰ চাবলৈ অন্য অন্য মানুহো আহি ইয়াত আমাৰ বিহু স্থানত উপস্থিত হয়হি বিহু আমাৰ পৰম্পৰাক বিহু আমি পাতিবই লাগিব দুখীয়া হ'লেও আমাৰ পৰম্পৰাক নিয়মটো আমি পালি আছো বিহুত মেজি পাতে ভোজ খায় খেল ধেমালি পাতে আৰু মেজি ভোজত অনেকখিনি ধেমালি ধুমলাও কৰে আমাৰ ল'ৰা ছোৱালীবিলাকৰ খেল পাতে আৰু বুঢ়া বুঢ়ীও খেল পাতে ল'ৰা ছোৱালীবোৰ বাদেই অন্যান্যও বেলেগ মানুহো আহি পেলাই তাত যোগদান দিয়েহি বিহু বুলি সকলোৱে মিলাপ্ৰীতিকৈ ভোজ খায় মাঘৰ বিহুত অ' বহাগৰ বিহুত হ'ল সকলোৱে ঘৰে ঘৰে মিলি জুলি গাঁৱৰ ৰাইজে বুঢ়া বুঢ়ী ল'ৰা ছোৱালীপৰা ধৰি সকলোৱে বিহু পাতি ঘৰে ঘৰে বিহু মাৰে বিহু মাৰি সকলো পইচা উঠায় উঠাৰ পাছত সকলো ৰাইজে গোট পিট খায় ভোজ পাতে ভোজত ফূৰ্তি ফাৰ্তা কৰে প্ৰাইজ বিতৰণ কৰে সেই প্ৰাইজ বিতৰণ কৰোঁতে সৰু সৰুক কেনেকৈ দিব লাগে দিয়ে ডাঙৰক কেনেকৈ কি কৰিব লাগে সকলো নিয়মখিনি পালে আমি বিহু আমাৰ পৰম্পৰাক চলি আহিছে বিহু আমি পাতিবই লাগে আৰু বিহু আমি ফূৰ্তি কৰোঁ সকলোৱে মিলি জুলি ভোজ ভাত খাওঁ আৰু তাৰ ভিতৰতেও ভোজ ভাত খোৱাৰ ভিতৰতো আমি মদ পানীও উলিয়াওঁ বিহু বুলি তাৰ ধেমালি ধুমুলা কৰি আৰু ভাত পানী খাই বৈ ভোজ খাই বৈ লৈ আৰু সকলোৱে ঘৰা ঘৰি হৈ আকৌ ঘৰলৈ ওভতি আহোঁ বিহুৰ বিষয়ে মই ইমানতে মোৰ সমাপ্ত কৰিলোঁ